হেল্ল' কেনেকুৱা ভালনে মই ডিমেশ্বৰ বৰুৱাই কলোঁ ভাল ভাল ক'ত আছে দোকানত অঁ মোক অঁ মোক অলপ পাচলিৰ দৰকাৰ হৈছিলে সেইকাৰণে ফোনটো লগাইছিলোঁ

অঁ বিয়া এখন আছিলে বিয়াত পাচলি এতিয়া বৰ্তমান তুলনি বিয়া বুলিয়ে ক'ব পাৰি পাচলি এতিয়া অঁ ৰেট ভাও কেনেকুৱা কি কথা মানে এতিয়া অঁ অহা সপ্তাহত দিলেই হৈ যাব অহা সপ্তাহত দিলেই হৈ যাব অহা মঙ্গলবাৰ বুধবাৰ অঁ গতিকেলৈ

মোক মানে ৰাতিপুৱা বিয়াখনত মানে বস্তু আগদিনা আগদিনা পিছদিনা আগদিনা দিলেই হৈ যাব

অঁ মঙ্গলবাৰে পেলাই দিবা পিছবেলা পঠিয়াই দিলে হৈ যাব এতিয়া পাচলি পাচলি ৰেট ৰেট ভাওবোৰ কেনেকুৱা কি কথা এতিয়া মোক লাগিব বন্ধাকবি চল্লিছ কেজি

আপুনি ৰেটটো কওক ৰেটটো ক'ব লাগিব তেতিয়া হ'ব ত' মানে ত্ৰিছ টকা তেতিয়া অঁ অঁ চাই দিলে হ'ব মোক আৰু লিষ্টটো লিষ্ট লিষ্টটো বনাই লওক এতিয়া বন্ধাকবি মানে ধৰক পঞ্চাছ কেজি আৰু বিলাহী

আচ্ছা সেইটো ৰেট ৰেটটো অকণমান ভালকৈ চালে ভাল লাগিব আৰু বিয়া কথাটো অঁ অঁ অঁ সেইটো আৰু ডাংবদী ডাংবদী চল্লিছ কেজি বহুত বেছি ধৰিছেচোন হয়

তাৰপৰা হ'বলা ভেন্দিটো ভেন্দি ভেন্দি মানে এনেই মানে বস্তুটো ফ্ৰাই কৰিবৰ কাৰণে খুব ত্ৰিছ কেজিমান দিলেই চাগৈ হ'ব অঁ ভেন্দিটো দাম নেকি অঁ তেতিয়াহ'লে এইটো নালাগে পটলটো ন ভেন্দিটো নালাগে আৰু

অঁ ভেন্দিটো নালাগে হেৰি পটলটোকে অলপ

অঁ অঁ সেইটো ফ্ৰাই হ'ব প্ৰায় চল্লিছ কেজিমান চল্লিছ কেজিমান ধৰিলে হৈ যাব চল্লিছ কেজি সেইটো ৰেটটো কি ৰেট ভাওটো কি হ'ব এতিয়া ষাঠি টকা ঠিক আছে তেতিয়াহ'লে

অঁ ঠিক আছে এইটো গাজৰটো পাহৰিছিলোঁৱে দেই এইটো গাজৰ তোমাৰ এনেই চেলাদ বনাবলৈ বা এইটো হেৰিয়াৰ আঠ দহ দহ কেজি আঠ দহ কেজিয়ে হৈ যাব ন

অঁ

ষাঠি টকা অঁ অঁ এতিয়া জলকীয়া লাগিব জলকীয়া জলকীয়া এতিয়া চব্জিটো মিলাব লাগিব দুই কেজিমান

কিমানমান ধৰিলে ভাল হ'ব পাঁচ কেজিমান ন পাঁচ কেজি হৈ যাব

পাঁচ কেজি এতিয়া কি কি বস্তু হ'ল এতিয়া মই এতিয়া লিষ্টখন

চল্লিছ কেজি

অঁ আৰু এতিয়া কি থাকিলে বাৰু এতিয়া মই লিষ্টখন নিজে বনোৱা নাই মানে মানে এতিয়া অৰ্ডাৰটোহে লৈছোঁ আৰু অঁ ফুলকবিটো এনেই মাছ মাছ মাছৰ লগত বনাবলৈ ভাল লাগিব চাগৈ অঁ মাছৰ লগত মাছৰ লগত মিলিব

অঁ ভাল ফুলকবিটো ভাল আছে জানো অঁ এইটো বন্ধাটো আপোনাৰ বাৰীৰনে অঁ ফুলকবি লোকেল লোকেল ফুলকবিটো অঁ লোকেল ফুলকবিটোৱে পাম অঁ গেলামালো আছে নেকি

তেতিয়া মানে বস্তুটো মই মানে গেলামালটো লোকৰপৰা নলওঁ আৰু সেই আলুটো ভাল চাগৈ অঁ অঁ তেতিয়া অঁ

অঁ ঔটেঙা কেইটামান ধৰিলে ভাল আছিলে পাঁচটামান অঁ এইটো অঁ ঠিকেই আচ্ছা বেঙেনাটো আপোনাৰ বাৰীত আছে অঁ ঔটেঙাটো ভাল নে একদম ফ্ৰেছ মাল লাগিব সেই এনেকৈ মানে কেলৈ বিয়া কথা নহয় মোৰ গম পাইছে নাই অঁ অঁ গতিকেলৈ

অঁ ৰেটটো ভাল ভাল হ'লে ভাল আৰু মানে অঁ এতিয়া ফুলকবি ৰেটটো কি আছিলে মই পাহৰি গ'লোঁ নহয়

অঁ তাকে আৰু কি কি থাকিলে এতিয়া মনত পেলাবলগীয়া হৈছে নহয়

পাহৰি যাওঁ ন বিয়াখনো বৰ হেৰিকৈ মানে পাতিছোঁতো সেইকাৰণে বস্তু মানে পাহৰি গৈছোঁ

তাকেতো এতিয়া খেলি মেলি হৈ গৈছে নহয়

এতিয়া মইতো মোবাইলতে পাতিছোঁ এতিয়া এটা তোমাৰ ওচৰলৈ যাব লাগিব অঁ অঁ অঁ অঁ ঠিকে ঠিকে ঠিকে ঠিকে অঁ অঁ

সেইটো কৰিলে ভাল হ'ব ন

এতিয়া এনভান্স দিব লাগিব নেকি

অঁ

এডভাঞ্চটো দিবগৈ লাগিব

ঠিক আছে ঠিক আছে মোৰ এতিয়া গোটেইখিনি লিষ্টত চব মানে নামটো হৈছে নাই মই এতিয়া আকৌ ছেক কৰি দিব আকৌ দেই অঁ অঁ ঠিকে ঠিকে

অঁ অঁ আগদিনাই দেওবাৰৰ দিনা গ'লে ভাল হ'ব

এতিয়া এডভাঞ্চটো কিমান দিবগৈ লাগিব অঁ গাড়ী ভাড়াটো এতিয়া গাড়ী গাড়ী এতিয়া আমি নিব লাগিবনে তাৰপৰা দিব অঁ অঁ বস্তুবোৰ এতিয়া চব লিষ্ট হ'ল নাই এবাৰ চওকচোন আৰু কি কি থাকিব থাকিব পাৰে

অঁ দিগদাৰ হয় ন

মানুহ টাৰগেট এতিয়া মানুহ টাৰ্গেটটো এতিয়া বস্তুটো মানে হেৰি নিমন্ত্ৰণ কৰি আছে

এতিয়া মানুহ ট্গেটৰ ওপৰত চব্জিটো বস্তুটো আনিলে

নাই নাই আজি অলপ দেৰি হৈছে মানে এই অকণমান এইফালে গৈছিলোঁ অঁ অঁ

অঁ এতিয়া

অঁ অ'কে অ'কে ঠিক আছে ঠিক আছে অঁ ঠিক আছে অঁ অঁ এই নাম্বাৰ মোৰ এইটোৱে সেইটোত মাৰিলেই হৈ যাব অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ ঠিক আছে হ'ব